ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে বিখ্যাত আৰু ইয়াৰ বৈচিত্ৰময় নৃত্যৰূপে এই সাংস্কৃতিক সম্পদৰ প্ৰমাণ ধ্ৰুপদীৰপৰা লোকৰপৰা আৰম্ভ কৰি ভাৰতীয় নৃত্যশৈলীৰ পৰম্পৰা পৌৰাণিক কাহিনী আৰু আধ্যাত্মিকতাৰ মিশ্ৰণ দেখা যায় ভাৰতৰ কিছুমান বিখ্যাত নৃত্যশৈলী আৰু বিশ্বৰ মঞ্চত উল্লেখযোগ্য চিন ৰখা উল্লেখযোগ্য কিছু নৃত্যশিল্পীৰ অন্বেষণ আগবঢ়াইছোঁ ক্লাছিকেল ডান্স শৈলী ভাৰত নাট্যম তামিলনাডুৰপৰা উৎপত্তি হোৱা ভাৰত নাট্যম ভাৰতৰ অন্যতম পুৰণি আৰু প্ৰজনীয় শাস্ত্ৰীয় নৃত্য ইাৰ বৈশিষ্ট্য হৈছে জটিল ভৰিৰ কাম হাতৰ ইংগিত মুখৰ ভাৱ আৰু বিশৃংখল সাজ পোছাক ভাৰত নাট্যমে প্ৰায় বিন্দু পৌৰাণিক কাহিনী কাহিনীৰ বৰ্ণনা কৰে আৰু ইয়াৰ আধ্যাত্মিক সত্তা প্ৰবল ভাৰত নাট্যমত বিশিষ্ট নৃত্যশিল্পীসকলৰ ভিতৰত ৰুক্মিণীদেৱী বালা সৰস্বতী আৰু আলাৰ্মেল বলি কথক উত্তৰ ভাৰতৰপৰা অহা কথক নিজৰ ৰূপৱৰ্তীক গতিবিধি চন্দ্ৰমই ভৰিৰ কাম আৰু গল্প কোৱাৰ বাবে পৰিচিত ইয়াৰ নৃত্য আৰু সংগীতৰ উপাদানসমূহ সংমিশ্ৰণ ঘটিছে নৃত্যশিল্পীসকলে প্ৰায় আৰু ভৰিৰ ষ্টাম্প ব্যৱহাৰ কৰি জটিল আৰ্হি তৈয়াৰ কৰে উল্লেযোগ্য কথক সুচকসকলৰ ভিতৰত বিৰজু মহাৰাজ সীতাৰাদেৱী আৰু শোৱানা নাৰায়ণ উদীচী উৰিষ্যা ৰাজ্যৰ ওপৰত উৎপত্তি হোৱা উদীচীৰ বৈশিষ্ট্য হৈছে ইয়াৰ তৰল গতি ভাস্কয্যৰ দৰে ভংগীমা আৰু অভিব্যক্তি ই মন্দিৰৰ ভাস্কৰ্যৰপৰা প্ৰেৰণ লাভ কৰে আৰু ভক্তিত গতিভাৱে আছে উল্লেখযোগ্য উদীচী নৃত্যশিল্পীসকলৰ ভিতৰত সংযুক্তা পাণীগহি কেলুচৰণ মহাপাত্ৰ আৰু সোণাল মানসিং আদি উল্লেখযোগ্য কুচিপুড়ি অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰপৰা উৎপত্তি হোৱা কুচিপুড়ি হৈছে নৃত্য সংগীত আৰু অভিনয়ৰ সংমিশ্ৰণ ঘটোৱা এক নৃত্য নাটকৰ ৰূপ ইয়াৰ গতিশীল ভৰিৰ কাম জটিল হাতৰ ইংগিত আৰু নাটকীয় কাহিনী পোৱাৰ বাবে জনাজাত উল্লেযোগ্য কুচিপুড়ি নৃত্যশিল্পীসকলৰ ভিতৰত য়ামিনী কৃষ্ণ মূৰ্তি স্বপ্না সুন্দৰীয় আৰু ৰাজা আৰু ৰাধা ৰেডডিৰ আদি উল্লেখযোগ্য মোহিনীঅট্টম কেৰেলাৰপৰা অহা মোহিনীঅট্টম বৈশিষ্ট্য হৈছে ইয়াৰ কেৱল তলনীয় গতি সূক্ষ্ম অভিভ্যক্তি আৰু গীতিময় কৃপা ইয়াত প্ৰায়ে প্ৰেম আৰু ভক্তিৰ বিষয়বস্তু চিত্ৰিত কৰা হয় নৃত্যশিল্পীগৰাকীয়ে মন্ত্ৰমুগ্ধ মোহিনীক মত্ত কৰি তুলিছে উদেশযোগ্য মোহিনীঅট্টম নৃত্যশিল্পীসকলৰ ভিতৰত আছে কালমণ্ডলম কল্যাণী কুতি আদ্মা ভাৰতী শিৱাজী আৰু লোকনৃত্যশৈলী ভাঙ্গৰা পঞ্জাৱৰপৰা উৎপত্তি হোৱা ভাঙ্গৰা হৈছে পৰম্পৰাগতভাৱে পুৰুষে শস্য চপোৱাৰ সময়ত পৰিৱেশন কৰা এক সজীৱ আৰু শক্তিশালী নৃত্য ইয়াত স্পণ্ডনশীল গতিবিধি চন্দ্ৰময় আৰু ঢোল বিতৰ সংগীতৰ বৈশিষ্ট্য আছে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা ভাঙ্গৰা প্ৰায় উদযাপন আৰু সংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰা হয় গৰ্বা গুজৰাটৰপৰা উৎপত্তি হোৱা গৰ্বা হৈছে নৱৰাত্ৰি উৎসৱৰ সময়ত পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য ইয়াৰ বৈশিষ্ট্য হৈছে বৃত্তাকাৰ গতি হাত চাপৰি ৰঙীন সাজ পোছাক ঐশ্বৰিক নাৰী শক্তি উদযাপন কৰা হয় আৰু বৃহৎ পৰিৱেশন কৰা হয় যাৰ ফলত এক আনন্দময় আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বিহু অসমৰপৰা অহা বিহু হৈছে অসমীয়া নৱবৰ্ষ উপলক্ষে বিহু উৎসৱৰ সময়ত পৰিৱেদেশন কৰা এটা দলীয় নৃত্য ইয়াৰ বৈশিষ্ট্য হৈছে তীব্ৰগতি চন্দ্ৰময় ভৰিৰ কাম আৰু ঢোল আৰু পেপাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ সংগীত বসন্তৰ আগমনৰ উদযাপন কৰা আৰু বিহু আনন্দ আৰু উৰ্বৰতাৰ প্ৰতীক দাণ্ডিয়া ৰাস গুজৰাটৰপৰা উৎপত্তি হোৱা দাণ্ডিয়া ৰাস হৈছে নৱৰাত্ৰি উৎসৱৰ সময় লাঠিৰে পৰিৱেশন কৰে পৰম্পৰাগত নৃত্য ইয়াক প্ৰায় যোৰ বা গোটত পৰিৱেশন কৰা হয় নৃত্যশিল্পীসকলে সংগীতৰ চন্দৰ লগত সম্বন্ধিত আৰ্হি গতি কৰে দাণ্ডিয়া ৰাস ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত চঞ্চল আদান প্ৰদানৰ প্ৰতীক সত্ৰীয়া অসমৰপৰা উৎপত্তি হোৱা সত্ৰীয়া হৈছে অসমৰ বৈষ্ণৱ মঠৰ লগত জড়িত এক ধ্ৰুপদী নৃত্য ইয়াৰ তৰল গতি কাহিনী কোৱা খোল আৰু দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰৰ বৈশিষ্ট্য ইয়াত প্ৰায় ভগৱান শ্ৰীকৃষ্ণ জীৱনৰ কিছুমান খণ্ড চিত্ৰিত কৰা হয় আৰু ইয়াক পুৰুষ আৰু মহিলা উভয় নৃত্যশিল্পীয়ে পৰিৱেশন কৰে